মই চৰাই চোৱা সময়ত এজনী কাউৰী চৰাই আহি এটা তামোল গছত বাঁহ সাজি থকা টুকুৰা চৰাই বাঁহত পৰিলে সেই টুকুৰা চৰাইটোৰ বাঁহত টুকুৰা চৰাইহালৰ পোৱালি দুটা আছিল সেই পোৱালি দুটা কাউৰীজনীয়ে আহি থাপ মাৰি এটা উলিয়াই নি এজোপা গছৰডালত গৈ বহি পেলাই খালেগৈ আকৌ আহি পেলাই পিছৰ বাৰত পিছৰ বাঁহৰ সেই থাকি যোৱা চৰাই পোৱালিটোকো নি পেলাই আকৌ এজোপা গছৰ ডালত বহি খালেগৈ তাৰপিছতকে এটা এটাকৈ দুইটাকে নি খালেগৈ তাৰপিছত টুকুৰা চৰাইহালৰ বাপেক মাকে কান্দি কান্দি গছৰডালত বহিয়ে থাকিল ইমান বেয়া লাগিলে দেখি সঁচাকৈ এনেকৈ দুখৰ কাহিনীবোৰ দেখিলে আমাৰো বেয়া লাগে ইমান আচৰিত ঘটনা কাউৰী চৰাই নিজৰ মাজৰ চৰাইৰ মাজতে চৰায়ে ইমান হিংসা সিহঁতক কেনেকৈ কাউৰীয়ে নিয়ে টুকুৰা চৰাইবিলাকক কাউৰীয়ে খায় আকৌ শালিকা চৰাইবিলাকক ধৰি কাউৰীয়ে খায় কাউৰীবিলাকৰ বহুত কাউৰী আৰু ক'লা বুলি সিহঁতক চবেই ঘৃণা কৰে কাউৰী কাউৰীয়ে মাছ আদিও খায় সিহঁতক একোৱে ৰখাব নোৱাৰে সিহঁতৰ ঠেংবিলাক সঁচাকৈ বহুত নখবোৰ দীঘল দীঘল আৰু ঠোঁটটো বৰ আঁকোৰা সেইকাৰণে সিহঁতে গছত থকা চৰাই চিৰিকটি পোক পৰুৱা আদি ধৰি খাব পাৰে সেই কাউৰীজনীক এদিন কোনে কোনোবাই আহি মাৰি পেলালেহি